অঁ হেল্ল' অঁ হয় ইয়াতে লাগিছে জনাওকচোন অঁ আৰু দুঘণ্টামান লাগিব মই গৈ আছোঁ বাৰু আপোনাৰ ঘৰতে গৈ ডেলিভাৰী কৰি থৈ আহিম গেছটো চিন্তা কৰিব নালাগে অঁ হয় বাটত অলপ প্ৰব্লেম হ'ল গেছৰ চিলিণ্ডাৰবোৰ উঠাওঁতে মানে মা মানুহ পোৱা নাছিলোঁ চিলিণ্ডাৰবোৰ গাড়ীত উঠাওঁতে অলপ দেৰি হৈ গ'ল অঁ সেইবাবে দুঃখিত যে আপোনাক মই কিন্তু সোনকালে দিবলৈ গৈ আছোঁ ৰ'ব মানুহজন পঠিয়াই দিছোঁ আপোনাৰ গেছটো দি সোনকালে পামগৈ বৰ্তমান দেৰগাঁৱত আছোঁ মই অঁ নিশ্চয় আপোনাৰ কথাটো গম পাইছোঁ বাৰু মই সোনকালে পঠিয়াই দিম বাৰু এই গৈছে মানে ল'ৰাজন ওলাই গৈছেই অলপ প্ৰব্লেম হৈ গৈছে বাটত তাতে বাটৰ অলপ ট্ৰেফিকো প্ৰব্লেম আছে ৰাস্তাও অলপ প্ৰব্লেম সেইকাৰণে অলপ দেৰি হৈ গৈছে বেয়া নাপাব আপোনাক মই সোনকালে বা পঠিয়াই দিম অঁ অঁ নিশ্চয় নিশ্চয় কিবা যদি প্ৰব্লেম হয় এই নাম্বাৰটোত ফোন এটা মাৰি দিব মই বাৰু সোনকালে পঠিয়াই দিম অঁ ঠিক আছে ঠিক আছে ঠিক আছে অঁ হেৰি পুৰণা এইটো চিলিণ্ডাৰ দি দিব আৰু পুৰণা চিলিণ্ডাৰটো আপোনাক উঠাই লৈ আহিব দেই অঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক মই পঠিয়াইছোঁ বাৰু অঁ অঁ ঠিক আছে ঠিক আছে অঁ গৈছোঁ গৈছোঁ হ'ব দিয়ক